আমাৰ গাৱঁত পৰিয়ালৰ মাজত তেনে তেনেধৰণৰ ডাঙৰ বিবাদ হোৱা দেখা নাযায় কিন্তু কিছুমান পৰিয়ালৰ মাজত কেতিয়াবা সৰু সুৰা বিবাদ কিছুমান হয় আৰু সেই বিবাদসমূহ ঘৰৰ বয়োজ্যেষ্ঠ ডাঙৰসকলে মিলি পিনি সমাধান কৰি দিয়ে মই শেহতীয়াকৈ দেখা এনেকুৱা এটা আমাৰ ঘৰৰ ওচৰৰ বিবাদ হৈছে সৰু ল'ৰা সৰু ল'ৰা কেইজনমানে খেলি থাকোঁতে কাজিয়া লাগিছিলে আৰু সেই কাজিয়া সিহঁতি মাৰ পিতো কৰিছিলে আৰু যেতিয়া তেওঁলোকৰ মাক দেউতাকে কথাটো গম পাইছিলে যে সিহঁতি খেলি থাকোঁতেই কাজিয়া লাগিছিলে এটা সৰু কথাক লৈ তেতিয়া মাক দেউতাকে আহি সেই কথাসমূহ ভালদৰে তেওঁলোকৰ লগত তেওঁলোকক লগত আলোচনা কৰি মানে ক্লিয়াৰ হৈছিলে আৰু দুয়ো দুয়োজন ল'ৰাকেই ভালদৰে কথাখিনি বুজাই দিছিলে যে সৰু বস্তু এটাক লৈ কাজিয়া কৰিবলৈ নাপায় আৰু দুয়োজনে বুজি পাইছিলে আৰু শেষত ক্ষমাও খুজিছিলে বৰ্তমান তেওঁলোক ভাল বন্ধু এতিয়া একেলগতে আকৌ খেলা ধূলা কৰে তেনেদৰ তেনেধৰণৰ